আমাৰ ঘৰত থকা জন্তু গৰুৱে যি গোবৰ আমাক দিয়ে সেই গোবৰ আমি অযথাকে বা অযথাকে পেলাই নিদিওঁ আমি শাক পাচলিৰ কাৰণে আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ গোবৰেই আমাৰ উত্তম সাৰ গৰু মুটৰ পৰাও সাৰ আজিৰ যুগত গৰুৰ মুটৰ পৰাও সাৰ বনোৱা হয় এই গছৰ পাত যিখিনি সৰে বা গছ জাবৰ জোথৰ সেইখিনিৰ পৰাও আমি পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ সেই সাৰ আমাৰ শাক পাচলিতেই হওক অন্যান্য গছ গছনিটো দিয়া হয় পচন সাৰ আৰু গোবৰৰ যিটো সাৰ সেইখিনি সাৰৰ পৰা আমি যি আমা মানে আমাৰ শাক পাচলি আমি ৰোৱা বা সিঁচা হয় তাত যিখিনি সেই শাক পাচলি আমি যিখিনি পাওঁ সেইখিনি শাক পাচলি খালে আমাৰ স্বাস্থ্যৰ কাৰণেও বহুতো উপকাৰ উপকাৰ হয় আজিৰ যুগত গোবৰ সাৰৰ পৰিৱৰ্তে পচন সাৰৰ পৰিৱৰ্তে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি বহুতো শাক পাচলি কম সময়তে বহুতো ডাঙৰ কৰা আমি দেখিবলৈ পোৱা যায় সেই শাক পাচলি আমি বজাৰৰ পৰা আনি খাই আমাৰ শৰীৰৰ অনিষ্টহে হৈছে কোনো উপকাৰ সাধন নহয় সেয়েহে জন্তুৰ বা গৰুৰ গোবৰ আমাৰ প্ৰত্যেকৰ কাৰণে এটা উপযোগী সাৰ সেই সাৰত যি শাক পাচলি খায় বা শাক পাচলি কৰে সেইখিনি সেইখিনি শাক পাচলিৰ পৰা কোনো বেমাৰ আজাৰ আমাৰ দেহত হোৱা দেখা পোৱা নাযায় আজিৰ যুগত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি যিবোৰ শাক পাচলি বজাৰৰ পৰা আনি খোৱা হয় তাৰপৰা আমাৰ বৰঞ্চ আমাৰ শৰীৰটো অনিষ্টহে হয় আৰু তাৰ পৰা আমাৰ বেমাৰ হোৱা দেখা পোৱা যায়